কাবাডী খেলখনত টোটেল চৈধ্যজন খেলুৱৈ খেলে প্ৰত্যেকটো টিমত সাতজনকৈ খেলুৱৈ থাকে টিম এ টিম বি এনেকৈ দুটা ভাগত ভাগ কৰা হয় টিম এ আপোনাৰ